এ আমাৰ যিবিলাক জন্তু আছে গৰু ছাগলী মৌ পাৰ কুকুৰা আছে সেইখিনি প্ৰায় যত্ন ল'ব লাগে যত্ন নল'লে তাৰ পৰা আমি কোনো ফল নাপাওঁ আৰু সেইখিনি পুহিবৰ কাৰণে মই কোনো মানুহ ৰখা নাই সেইখিনিয়ে মই নিজেই কৰোঁ আৰু কুকুৰা গঁৰালত ৰাখোঁ গৰু গোহালি ৰাখোঁ আৰু সেইবিলাক সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁ যাতে সিহঁতক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে